হেই এনে আছোঁ ৰ'হ তই কি নাই বনোৱা হেই ইত্য়নেহে বনাম আৰু যোগাৰ কৰি আছোঁ কি হ'ল তোৰ পিঠা বনাব নাজনা

সেয়া অলপ দেৰিকৈ যাব লাগিব আৰু এতিয়া মই যোগাৰ কৰি আছো নহয় মই বনাই ছনে থৈ কিনে যাব লাগিব তই যোগাৰখিনি কৰি কিনে থৈ দি নাৰিকল চাৰিকল কাট ভাজি কিনে অঁ গুড়াকেইটা খুন তাৰপিছত নাৰিকলখিনি ৰুকি কিনে ভাবি থৈ দি মিঠে দি অঁ তাৰপিছত আকৌ মোৰ সিনি কৰি ফেলে যাম আৰু ভাত খালি নেকি

অঁ লাডু বনোৱা নাই লাৰুও ভাজিব নেজানা এই ময়ো জানা নাছলোঁ দেই আগতে ইতানে জানা হৈছো তেতিয়া মই এই মই লাড়ু বনালোঁ পিঠা বনা নাই পিঠা আজি বনাম অঁ অলপমান দেৰি হ'ব তই ভাত অঁ হয় নেকি এই ময়ো জানা সেংকে আজি অঁ অলপ অলপকে জানা হ'বি দে আকৌ

মই হেৰি কৰি কাম চামগিলা কৰোঁ এতিয়া অঁ ঘৰত কৰি থৈ কিনে যাম দে বাকি ভাত খালো ৰ'হ অঁ কাম হ'ল অঁ সেইটো মোৰো কাম বাকিকেইটা কৰি লওঁ তাৰ অঁ দে হ'ব দে